হেল্ল' দাদা মই আপোনালোকৰ কোম্পানীৰ পৰা চেলোৱাৰ এজোৰ অৰ্ডাৰ দিছিলোঁ ভাল আহিছে গোটেই কাপোৰখিনি মই যোনটো কালাৰ দিছিলোঁ সেইটো কালাৰেই আহিছে আৰু কাপোৰৰ কোৱালিটিটোও বহুত ভাল কটন দিছিলোঁ কটনেই আহিছে আজিকালি কিছুমান কোম্পানীত থাকে কটন বুলি কৈ কিনে পলিষ্টাৰ বা বেলেগ কাপোৰ আহে কিন্তু আপোনালোকে যি কটন বুলি কৈছিলে সেই কটনৰ কাপোৰেই আহিছে গতিকে পিন্ধি ভাল লাগিছে আৰু আপোনালোকে যাতে এনেকৈ আৰু চাৰ্ভিচ ৈ দি থাকে ভাল ভাল কোৱালিটিৰ বস্তু ব্যৱহাৰ কৰি ভাল লাগিছে দিয়ক